ক্ৰীড়াৰ সৈতে মহিলা জড়িত হৈ আছে নে নাই বুলি এইটো মানে সুধিবলগীয়া প্ৰশ্ন বৰ্তমান সময়ত নহয় কাৰণ চাব ক্ৰীড়াৰ সৈতে আজিকালি অকল পুৰুষেই যে ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে সেনেকুৱা নহয় মানে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত ক্ৰীড়াৰ ফালৰপৰা মহিলাৰ অৱদানো লেখত ল'বলগীয়া ধৰি লওক কাৰণ এতিয়া আপুনি চাব আমাৰ ওচৰৰে লক্ষ্য মন কৰক এই মনিপুৰ জিলা চৰি মনিপুৰ ৰাজ্য মনিপুৰ ৰাজ্যৰ বক্সাৰ মেৰি কম মেৰি কমে কিমান বিশ্ব বিখ্যাত চেম্পিয়নশ্বীপ জিকিছে অলিম্পিকত পাৰদৰ্শিতা দেখুৱাইছে এছিয়ান গেমচ্ত পাৰদৰ্শিতা দেখুৱাইছে কমনৱেল্থ গেমছত পাৰদৰ্শিতা দেখুৱাইছে এনেকুৱাকৈ মানে অকল যে মেৰি কমেই এনেকুৱা নহয় বিভিন্ন ধৰণৰ মহিলাই মানে ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে ক্ৰীড়াৰ লগত যোগ দিছে ধৰি লওক এতিয়া আমাৰ অসমৰ লাভলীনা লাভলীনা বুঢ়াগোহাঁই লাভলীনা বুঢ়াগোহাঁই নে বৰগোহাঁই কোনোবা এজনী আছিলে তাই তাই এতিয়া বক্সিংত আমাৰ অলিম্পিকত ভাল প্ৰদৰ্শন দেখুৱাইছে বা এছিয়ান গেমছত ভাল প্ৰদৰ্শন দেখুৱাইছে এনেকুৱা ধৰণৰ আৰু তাৰ উপৰি আমাৰ ভাৰতৰ মহিলাৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিভিন্ন ধৰণৰ মহিলাক মই এনেকৈ মানে মহিলাৰ সৈতে মই চিনি পাওঁ ধৰক আপুনি হৰমনপ্ৰীত কৌৰৰ কথা কওঁ ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক এছিয়ান গেমছত এতিয়া হৈ থকা এছিয়ান গেমছত সোণৰ পদক জয় কৰিছে তাৰপাছত ওৱৰ্ল্ড কাপত ফাইনেল পাইছে দুখন দুখন ওৱৰ্ল্ড কাপত ফাইনেলত ফাইনেল খেলিছে তাৰ উপৰি এনেকুৱা বিভিন্ন ধৰণৰ মহিলাই অৱদান আগবঢ়াইছে এই ষোল্ল বছৰীয়া ছোৱালী চেফালি বৰ্মা বুলি কোৱা তাই ওৱৰ্ল্ড কাপত গৈ কিনে ফাৰ্ষ্টটেষ্টত ফিফটি মাৰিছে ফাৰ্ষ্টতে হাফ চেঞ্চুৰী মাৰিছে ধৰি লওক এনেকুৱা ধৰণে মহিলাসকলৰ অৱদান মানে কি তেওঁৰ সৈতে লেখত ল'বলগীয়া এতিয়া আপুনি চাওক ৰাণী ৰামপল আমাৰ ভাৰতীয় হকী দলৰ অধিনায়ক ভাৰতীয় হকী দলৰ অধিনায়ক ৰাণী ৰামপল ইমান সুন্দৰ ইমান সুন্দৰভাৱে হকী খেলে মানে ক্ৰীড়াৰ সৈতে এনেকুৱা ধৰণে বিভিন্নধৰণৰ মহিলা মানে ক্ৰীড়াৰ সৈতে বৰ্তমান সময়ত জড়িত হৈ আছে আমাৰ ভাৰতবৰ্ষৰ ফালৰপৰা এতিয়া আপুনি খেলৰ সৈতে জড়িত হৈ থকা কেইগৰাকীমান মহিলাক চিনি পাই বুলি ক'লে মইতো তেওঁলোকৰে নাম ক'ম ধৰি লওক মেৰি কম তাৰপিছত লাভলিনা বৰগোহাঁই হৰমনপ্ৰীত কৌৰ ৰাণী ৰামপল চেফালী বৰ্মা ভাৰতীয় ক্ৰিকেট দলৰ হৈ সৰ্বাধিক ৰাণ কৰা বিশ্বৰ আটাইতকৈ সৰ্বাধিক ৰাণচ কৰা মিথালী ৰাজ সৰ্বাধিক উইকেট টেকাৰ আপোনাৰ ঝোলন গোস্বামী ভাৰতৰে হয় তাৰপিছত এনেকুৱা ধৰণে আৰু আৰু ভাৰতৰ মহিলাৰ বাবে ক্ৰীড়াৰ সুযোগবোৰৰ বিষয়ে আপুনি কি বুলি ভাবে বুলি ক'লে মানে এতিয়া আপুনি চাব ভাৰতীয় মহিলাবিলাকৰ মানে বিভিন্নধৰণৰ টেলেণ্ট লুকাই আছে ভাৰতীয় মহিলাবোৰৰ ওচৰত গতিকে সেই টেলেণ্টটোক উলিয়াই নিবৰ বাবে সেই টেলেণ্টটোক দেখুৱাই দিবৰ বাবে মানে এটা ভাল প্লেটফৰ্ম পোৱা নাই ভাল প্লেটফৰ্ম এটা যদি আমি দি দিব পাৰোঁ মহিলাসকলক তেওঁলোকে বিভিন্ন ধৰণে মানে আমাক নিজৰ টেলেণ্টৰ পৰিচয় দিব ধৰি লওক এতিয়া মই কৈছোঁৱে যে হৰমনপ্ৰীত কৌৰ মিথালী ৰাজ তেওঁলোকে ইমান ধুনীয়া ক্ৰিকেট খেলে বা ৰাণী ৰামপল ইমান ধুনীয়া ফুটবল খেলে মেৰী কম ইমান ধুনীয়া বক্সাৰ লাভলিনা ইমান ধুনীয়া বক্সাৰ তেওঁলোকক মানে আমি উৎসাহ দিব লাগে বা প্লেটফৰ্ম দিব লাগে যাতে তেওঁলোকে ভৱিষ্যতে গৈ কিনে ভাৰতৰ হৈ নাম কৰিব পাৰে ভাৰতৰ মহিলাসকলৰ সেনেকুৱা ধৰণে সুযোগ নাপাইগৈ বাবে মানে ভাৰতখনৰ মহিলাসকলে নিজৰ পাৰদৰ্শিতা দেখুৱাব পৰা নাই ত' নিজৰ পাৰদৰ্শিতা দেখুৱাবৰ বাবে এই আমি ভাল সুযোগ এটা দিয়াটো অত্যন্ত জৰুৰী গতিকে তাকে মই ভাবোঁ যে ক্ৰীড়াৰ সৈতে মহিলা হয় বিভিন্নধৰণে জড়িত হৈ আছে